মই মোৰ জীৱনৰ যিকোনো এটা বস্তুৰ ওপৰত যদি মই যোগাত্মক দিশটো যোগাত্মক দিশৰ অভিজ্ঞতাখিনি ক'ব বিচাৰোঁ তেনেহ'লে মই মোৰ ব্যৱহাৰ কৰা মোবাইল ফোনটোৰ বিষয়ে ক'ব বিচাৰিম মোৰ মোবাইল ফোনটোৰ জৰিয়তে বিভিন্ন প্ৰকাৰৰ বিভিন্ন তথ্য মই বিভিন্ন ঠাইৰ পৰা আহৰণ কৰিব পাৰিছোঁ অনলাইন যোনখন জগত অনলাইন জগতৰ তৰফৰ পৰা মই বহুখিনি তথ্যজ্ঞান আহৰণ কৰিছোঁ এই মোবাইল ফোনটোৰ জৰিয়তে মই ঘৰতে বহি বিভিন্ন ৰাজ্যৰ বিভিন্ন ঠাইৰ ব্যক্তিৰ সৈতে মই যোগাযোগ কৰিব পাৰিছোঁ এই মোবাইল ফোনটোৰ জৰিয়তে মই বিভিন্ন মোৰ জীৱনৰ যোনবোৰ স্মৃতি সেইবোৰ মই সংৰক্ষণ কৰিব পাৰিছোঁ কেমেৰাটোৰ জৰিয়তে মই সংৰক্ষণ কৰিব পাৰিছোঁ বিভিন্ন ধৰণৰ মই আ আলোকচিত্ৰ বিভিন্ন ধৰণৰ যিমানখিনি মোৰ স্মৃতি আছে সকলোখিনি মই তথ্য ইয়াত সংৰক্ষণ কৰিব পাৰিছোঁ গতিকে মোৰ এই মোবাইল ফোনটোৰ ওপৰত মোৰ যোনখিনি মোৰ যোগাত্মক দৃষ্টিভংগী আছে সেইখিনি মই ব্যক্ত কৰিছোঁ